আজিকালি সন্ধিয়া সন্ধিয়া বুলি ক'লে নহয় দিনটো প্ৰায় চাৰি ঘণ্টামান সময় বিদ্যুৎ কাটেই আৰু বিদ্যুৎ কটাৰ পৰা বহুত পৰিমাণে কষ্টৰ সন্মুখীন হ'বলগীয়া হয় বিশেষকৈ গৰম দিনততো ফেনৰ অভাৱ সেইকাৰণে গৰমত ৰুমৰ ভিতৰত থাকিব নোৱাৰা হয় তাৰউপৰিও ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব নোৱাৰা হয় আৰু অতি বেছি মানে ঘনাই ঘনাই আন গাওঁবোৰত কটাটো বাদৰ কথা চহৰতেই বিদ্যুৎ বৰ বিশেষ মানে অহা যোৱা কৰি থাকে